অসমীয়া সংবাদ মাধ্যমত অসমীয়া ভাষাটো শুদ্ধকৈ ব্যৱহাৰ হয় বুলি মই এশ শতাংশই নিশ্চিত নহয় কাৰণ বহু সময়ত দেখা পাওঁ যে অসমীয়া শব্দবোৰ সাংবাদিকসকলে বহুত ভুল ভুলকৈ উচ্চাৰণ কৰে এইটো কাৰণ ইয়াৰ কাৰণেও হ'ব পাৰে যে আজিকালি বহু সাংবাদিক অসমীয়া মাধ্যমৰ সলনি ইংৰাজী মাধ্যমত তেওঁলোকে শিক্ষাজীৱন সমাপ্ত কৰিছে সেইটো কাৰণেও অসমীয়া ভাষাটোক অধিক প্ৰাধান্য নিদি তেওঁলোকে ইংৰাজী শব্দ কিছুমানো ব্যৱহাৰ কৰে বা অসমীয়াটো শুদ্ধভাৱে শিকিবলৈ যত্ন নকৰাৰ কাৰণে বহু সময়ত ভুলকৈও উচ্চাৰণ কৰে